হয় আগৰ সময়ৰ তুলনাত বৰ্তমান সময়ত কিবা উন্নয়ন হৈছে আমাৰ অঞ্চলবিলাকত এতিয়া দেখিছো ৰাস্তা পদূলিবিলাক ধুনীয়াকৈ বনাইছে আমাৰ যান বাহনবিলাক ভালকৈ চলিব পাৰিছে নলা নৰ্দমা নৰ্দমাবিলাক ভালকৈ বনোৱা হৈছে আৰু সেই সেইবিলাকত যদি নবনাই তেতিয়াহ'লে আমাৰ পানীবিলাক পাছ নহয় পাছ নোহোৱাৰ লগে লগে আমাৰ ৰাস্তাবিলাক বেয়া হ'ব পানীয়ে গোটেই মানে জেগাখিনি বুৰাই পেলাব তাৰ পাছত আমাৰ কি হ'ব এই ৰাস্তাবিলাক বেয়া হ'ব বেয়া হ'লে আমাৰ যাতায়তৰ সুবিধাখিনি নাথাকিব লগে লগে আমাৰ মই ক'ব বিচাৰিছো আমাৰ জনগোষ্ঠীয় লোকবিলাক লোকসকলক বিশেষকৈ আমাৰ আদিবাসী হওক ধৰক আমাৰ মৰাণ মটক হওক যিসকল আহোম সম্প্ৰদায়ৰ হওক বা সাত জনগোষ্ঠীৰ আমাৰ উন্নয়ন যিখিনি হ'ব লাগিছিল সেইধৰণে আমাৰ উন্নয়নটো হোৱা নাই এই লোকসকলে আগৰ যিখিনি ঐতিহাসিক কিছুমান আমাৰ ঐতিহাসিক চিম্বল আছে সেই চিম্বলবিলাক এতিয়া লুপ্ত পাই গৈছে এইখিনি এতিয়া পৰিঘটনাই আমাক মানে অকণমান প্ৰভাৱ পেলাইছে কিন্তু সেই কথাখিনিয়ে ক'বলৈ গ'লে সেই আগ আগৰ যিখিনি অতীজতে বস্তুবিলাক আছিলে সেইখিনি লুপ্ত পাইছে গতিকে সেইখিনি যদি এতিয়া যদি আকৌ নতুনকৈ কৰিবলৈ হয় তেতিয়াহ'লে আমি ভাবোঁ আমাৰ ল'ৰা ছোৱালীবিলাকে সেইবোৰ দেখি আগৰ অতী ঐতিহ্যৰ কথাবোৰ জানিব পাৰিব কি আছিলে কি নাই সেইখিনি বুজিব পাৰিব গতিকে ঐতিহ্যৰ কথাখিনি আমাৰ ল'ৰা ছোৱালী উঠি অহা প্ৰজন্মই জানিব জানাটো জনাটো দৰকাৰ আছে বুলি মই ভাবোঁ